হেল্ল' হেল্ল' অঁ ঐ তুমি সেই নীলকণ্ঠ বাছৰ ড্ৰাইভাৰজন নহয় জানোঁ অঁ ভাল লাগিলে তোমাৰ লগত গৈ অঁ আমি নহ'লে কাজিৰঙা দেখিয়ে পোৱা নাই চিনিয়ে নাপাওঁ তোমাক নহ'লে আমাৰ বহুত প্ৰব্লেম হ'লহেঁতেন ন অঁ সঁচা ভাল লাগিলে দেই বহুত ভালকৈ খোৱা হ'ল পানী দুনি আমি একো চিনি নাপাওঁ নহয় ক'ত পাই কি কথা তুমি যোৱাৰ কাৰণে ভাল লাগিলে অঁ তেনেকৈ আগলৈও সহায় কৰি থাকিবা দেই অঁ আৰু আমাৰ লগৰবোৰেও তোমাক বহুত ভাল পাইছে তুমি যে গাড়ী চাৰিত উঠি কেনেকৈ কেনেকৈ যাব লাগে তুমি নথকা হ'লে আমাৰ যে কি অৱস্থা হ'লহেঁতেন নহয় অঁ ভাল লাগিলে ভাল লাগিলে অঁ অঁ অঁ সঁচাকৈ অঁ অঁ তাহাঁতেও বহুত ভাল পাইছে অঁ আগলৈও তেনেকৈ সহায় কৰি থাকিবা আকৌ তোমাক এইবাৰ আকৌ লৈ যাম দেই অঁ এইবাৰ কাকচাং যাম তোমাক লগত লৈ ভাল লাগিলে অঁ তুমি যে নথকা হ'লে সঁচা কাম ক'তনো কি কৰিলোঁ একোৱে নাজানো চিনিয়ে নাপাওঁ নতুন জেগা অঁ বহুত ভাল লাগিল অঁ অঁ আমাৰ লগৰবিলাকেও কৈ আছে আকৌ তোমাৰ কথা অঁ সঁচাকৈ অঁ ভাল লাগিলে অঁ সেই যে গড় চড়বোৰ লৈ আহিলে অঁ সেইবোৰ দাম তুমিহে পতাব পাৰিলা নহ'লে আমিতো নোৱাৰিলোহেঁতেনেই আমি যে কিমান দাম দিলোঁহেঁতেন নহয় ঠিকনা নাই অঁ অঁ সঁচাকে দেই বহুত ভাল লাগিলে অঁ আকৌ যাম তোমাক তেনেকৈ লগত লৈ গ'লে আমি বহুত মানে ভাল পাম ন ওলাবা আকৌ অঁ কেলৈনো নাযাম অঁ যাম আকৌ অঁ অঁ এইবাৰ আকৌ নতুনকৈ যাম বুলি কৈছে আমাৰ লগৰবোৰ এতিয়া আকৌ কৈয়ে আছে অঁ ভাল লাগিলে ভাল লাগিলে সঁচাকৈ ভাল লাগিলে অঁ খানাটোনো কি খানাটো আৰু অঁ অঁ মহিলাসকলৰ সেইটোহে আৰু খালি কিবা ড্ৰেছ পোচাক পুতলা চুতলা এইবোৰহে ভাল পায় বেছিকৈ তুমি নোযোৱা হ'লে যে আমাৰ কি অৱস্থা হ'লহেঁতেন অঁ অঁ অঁ অঁ অঁ ই সিহঁতেতো গহণা গাঁঠৰি কাপোৰ কানি গোটেই কিনিলে অঁ সঁচাকৈ ভাল লাগিলে অঁ অঁ অঁ পানী আমি নাজানো নহয় আৰু তেনেকুৱা হ'ব বুলি অঁ

তুমি যোৱা কাৰণহে এতিয়া চবখিনি মীমাংসা হ'ল অঁ সঁচাকৈ ভাল লাগিলে আকৌ যাম অঁ অঁ অঁ অঁ ঠিক আছে ভাল লাগিলে ভাল লাগিলে ভালে বহুত বহুত ধন্যবাদ তোমাক আমাক মানে ইমানখিনি সহায় কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ তোমাক

তেনেকৈ আমাকেই নহয় সকলোকে সহায় কৰি দিবা আৰু অঁ ভগৱানেও আশীৰ্বাদ দিব নেদেখা জেগাবোৰ দেখুৱাই থাকিবা আমাক আমি তোমাক আশীৰ্বাদ দি থাকিম অঁ কিনো আৰু সেইটো কথা হ'ল নেকি

থিক আছে অঁ ঠিক আছে বাৰু হ'ব